হেল্ল' দাদা হয় দাদা নহয় মানে মই আপোনালোকৰ এজেঞ্চিৰপৰা মই এখন কেব বুক কৰিছিলোঁ হয় গোলাঘাট টাউনৰপৰা মই যোৰহাট যাবলৈ বুক কৰিছিলোঁ কিন্তু মই যিটো এমাউণ্ট দিম বুলি কৈ বা আপোনালোকে যিটো এমাউণ্ট দিবলৈ কৈছিলে ড্ৰাইভাৰজনে তাতকৈ বেছি এমাউণ্ট বিচাৰিছে এতিয়া আপোনালোকে কওক বা আপোনালোকক যিটো এমাউণ্ট দিবলৈ কৈছে মই সেইটো এমাউণ্টেই তেওঁলোক তেওঁক পৰিশোধ কৰি মই তাতকৈ বেছি কেনেকৈ দিম হয় দাদা হয় আপোনালোকৰ কেবত মই এইটো এক্সপেক্ট কৰা নাছিলোঁ এক্সোৱেলি কাৰণ মই যিটো তেওঁ আপোনালোকৰ প্ৰাপ্য সেইটোতো নিদিওঁ বুলি মানে কোৱা নাই ন বা তেওঁ সেইটো নিদিওঁ বুলি থকা নাই গতিকে আপোনালোকে যিটো প্ৰাপ্য সেইটো লওক হয় দাদা হ'ব দিয়ক ধন্যবাদ